হাতী ঘোঁৰা গড় ভালুক জীৱ জন্তু চাবৰ কাৰণে বহুত বাহিৰৰ দেশৰ পৰ্যটক আহি পিনি ইয়াত

মানুহ বহু মানুহ আহে তাৰপিছত এইফালে হেৰিটো ৰঙামাটিত কি আছিলে

এনেকুৱা ধৰ ল'ৰা ছোৱালীও যায় চাই চাইকৈ আহিব পাৰে

গৈ চাইছোঁ আৰু জন্তু আছে ধৰ ওচৰে পাজৰে তেনেকুৱা আমাৰ বান্ধৰবাহী এইখিনিতো অইন বস্তু নেদেখি

হাতী পাৰ হোৱা দেখিবা তুমি হৰিণা দেখিবা হৰিণাবোৰ একদম পাৰ হৈ যায় এইখন হাবিৰ পৰা সেইখন হাবিলৈ গাড়ী ৰখাই মানুহে চাই